আমাৰ সংস্কৃতিৰ মূল জীৱিকা হৈছে খেতি খেতিয়ে আমাৰ মূল জীৱিকা কিন্তু আজিকালি অধিক খেতি কৰিবলৈ টান পায় তেওঁলোকে বেলেগ কামৰ লগত নিজকে নিয়োজিত কৰে বিশেষকৈ গাঁও সমাজো আচলতে সেই খেতিৰ পৰা আঁতৰি দৰকাৰ পৰিলে তেওঁলোকে বাহিৰত গৈ কম্পেনী বা বাহিৰৰ গুদামত কাম কৰিব কিন্তু খেতি কৰিবলৈ সকলোৱে টান পোৱা হৈ আহিছে দেখা যায় যে গাঁওৰ অধিকাংশ অঞ্চলতেই মাটিবোৰ এনেই পৰি থাকিব লৈছে গাঁওৰ ডেকা ল'ৰাবোৰৰ সেই উৎসাহটো নাইকিয়া হৈ গৈছে এনেদৰে খেতি পৰা নিজকে আঁতৰি আহিছে খেতি কৰিবলৈ তেওঁলোকে লাজ অনুভৱ কৰিছে এইটো হ'ব নেলাগে আচলতে অসমৰ মাটি অসমৰ মাটিও সদায় খেতিৰ কাৰণেই হয় আৰু নিজৰ যিটো বৈশিষ্ট্য় আমাৰ খেতিৰ লগত সেইটো সদায় অটুট ৰখাটো অতিকৈ প্ৰয়োজনীয়